সমীৰণ ভাগৱতী কালি মই চাৰ্জাৰপাত আনিলোঁ চাৰ্জাৰপাত বেয়া ওলালে পাঁচশ টকা দি পিনি কিনিছোঁ আমাৰ শিৱসাগৰ দৌলমুখ চাৰিআলি মোবাইল চেণ্টাৰৰ পৰা এইটো কাইলৈ মই ৰিটাৰ্ণ কৰি দিব লাগিব দেই মানুহজনকো কৈ থৈ আহিব লাগিব